হেল্ল' মই নলবাৰী কৈঠালকুছীৰ পৰা কৈছোঁ অহাকালি মোৰ ছোৱালীজনীৰ জন্মদিন আছে গতিকে মই তোমাৰ ৰেষ্টুৰেণ্টৰ পৰা চিংৰা অৰ্ডাৰ কৰিব বিচাৰিছোঁ গতিকে অহাকালি টাইমত মোক ভা বহুত পৰিমাণৰ চিংৰা দিব পাৰিবনে